অ' বাইদেউ নমস্কাৰ এইটো ভূঞা ডিলাৰত লাগিছেনে বাৰু নম্বৰটো মই মানে গাড়ী এখন ল'ম বুলি ভাবিছিলোঁ আপোনাৰ তাত এতিয়া কি কি গাড়ী ষ্টকত আছে বাৰু

অ' অ' মই মানে এতিয়া ৰেড কালাৰ ল'ম বুলি ভাবিছিলোঁ হ'ব নাই বাৰু অ' কিবা ডিস্কাউণ্ট কিবা ডিস্কাউণ্ট দি আছে নেকি অ' অ' এনেই কিমানমান হ'ব বাৰু অ' অ' অ' অ' মই হ'ব যাম বাৰু পৰহিলে মানে অ' হ'ব বাৰু মই পৰহিলৈ মানে যাম আপোনাৰ ডিলাৰলৈ গৈ ভালকৈ তেতিয়া কথা বতৰা পাতিম অ' অ' অ' অ' হ'ব দিয়ক